মই ঢোল তাল পেঁপা এইবোৰ বাদ্যযন্ত্ৰৰ লগত বিহু গীত ভাল পাওঁ গাই আৰু গগনা বজাই ভাল পাওঁ মই বিহু খুব নাচিও ভাল পাওঁ মই গান গোৱাৰ লগতে মই নাচো বিহু আৰু তেনেদৰে মই খোল নেগেৰা তাল বাঁহী এইবিলাকৰ লগত মই দিহানাম গাই ভাল পাওঁ দিহানাম গায়ো ভাল লাগে যেতিয়া নামঘৰত দিহানাম প্ৰতিযোগিতা হয় বা এনেও দিহানাম পাতে তেতিয়া খোল নেগেৰা তাল এই বাদ্যযন্ত্রৰ লগত দিহানাম গাই ভাল লাগে আৰু দিহানাম গাই ভাল পাওঁ বাবে মই সদায় নামঘৰলৈ যাওঁ নামঘৰত গৈ মই দিহানাম গাওঁ দিহানামৰ ওপৰত মই যিখিনি ভাল পাওঁ মানে গাই সেইবোৰ সকলো মই গাই লগৰ লগৰীয়া লগতো গাওঁ নামঘৰত গৈ গোপিনীসকলৰ লগতো মই দিহানাম গাওঁ সেইদৰে মোৰ বিহু নাম গাওঁতে ঢোল পেঁপা গগনা আৰু বাঁহী যেতিয়া বজায় তেতিয়া মই বিহু গীত গাই বহুত ভাল পাওঁ বিহু গীতৰ সুৰৰ যিখিনি মই গাওঁ সেই বিহু গীতত মই ঢোল যেতিয়া বাজে তেতিয়া মই প্ৰতিটো বিহুনামে মই ঢোলৰ চেৱত গাবলৈ মই অলপ সুবিধা পাওঁ বিহুগীত গাই থাকোঁতে থাকোঁতে যেতিয়া ঢোলৰ চাপৰ পৰে পেঁপাৰ মাত শুনো তেতিয়া বহুত ভাল লাগে বিহুগীত গাওঁতে সকলো মানুহে যেতিয়া চাপৰি বজাই বিহু নাচিবলৈ ধৰে বিহু গীত আৰু উৎসাহেৰে মই গাবলৈ ধৰোঁ নে যেতিয়া ঢোল বজায় তাল বজায় পেঁপা বজায় গগনা সকলো যেতিয়া বজায় বিহু গান ফাঁকি গাই বহুত ভাল লাগে বাদ্যযন্ত্ৰ ঢোল পেঁপাৰ লগত যেতিয়া গান গাওঁ তেতিয়া গানটো বহুত উন্নত হৈ পৰে বিহু গীত আজিকালি গাই ভাল লাগে যে আজিকালি উন্নত হ'ল বাদ্যযন্ত্ৰ সকলোবোৰ বাদ্যযন্ত্ৰই গাই বজাই ভাল লাগে বিহুগীত বিহুগীত ভ বিহু গীত যেতিয়া মই গাবলৈ আৰম্ভ কৰোঁ ঢোল পেঁপা বজায় তেতিয়া বিহুগীতটি গাইয়ে ভাল লাগে বিহুগীতৰ সুৰে সুৰে যেতিয়া ঢোল বজায় পেঁপা বজায় নাচনী গা ইচাদ বিচাদ কৰে তেতিয়া বিহুগীতৰ সুৰে সুৰে নাচনীয়ে নাচিবলৈ ধৰে আৰু ঢোল মা ঢোলৰ মাত শুনিলে নাচনী ৰৈ থাকিব নোৱাৰে পেঁপাৰ মাত শুনিও নাচনী ৰৈ থাকিব নোৱাৰে ঢোল পেঁপা বজাৰ লগে লগে নাচনী য'তেই থাকক সকলো দৌৰি আহি ঢোল পেঁপা বজোৱাৰ থলীত গৈ নাচিবলৈ আৰম্ভ কৰে আমি ঢোল পেঁপা বজালে আঁতৰত শুনিলেও ৰৈ থাকিব নোৱাৰোঁ ঢোল পেঁপাৰ মাতত সকলো ল'ৰা ছোৱালী হওক বা আইতা ককা কোনোও ৰৈ থাকিব নোৱাৰে ঢোল মাতৰ চেৱত আমি সকলো মন মতলীয়া হৈ পৰে যেতিয়া বিহু আহে ঢোলৰ মাত আঁতৰত শুনিলেই সকলোৰে মন হাত পৰি যায় ঢোলৰ চেৱে চেৱে নাচিবলৈ সকলোৱে মন কৰে ককা আইতাসকলেও ঢোলৰ মাত শুনিলে ৰৈ থাকিব নোৱাৰে ঢোল পেঁপাৰ মাতত আজি সৰু ল'ৰা ছোৱালীও সকলোৱেও ব নাচিবলৈ আৰম্ভ কৰে সেইদৰে আমি ঢোল পেঁপাৰ মাতত সকলো মতলীয়া হৈ প পৰো আজিকালি মঞ্চত যেতিয়া ঢোলৰ মাত শুনো আমি মঞ্চৰ তলতে নাচিবলৈ আৰম্ভ কৰোঁ মঞ্চত ঢোল পেঁপা বজাৰ লগে লগে সকলো মানুহে নাচি বাগি গা মন জোৰ পেলায়